ভাৰতৰ প্ৰায় সকলো ৰাজ্যতেই হিন্দী ভাষা মানুহে ক'ব জানে বা পঢ়িব জানে ঠিক তেনেদৰে আমাৰ অসমখনতো আমাৰ অসমীয়া ভাষাটো আমাৰ ইয়াত থকা বিভিন্ন জাতি জনজাতি সকলোখিনিয়েই প্ৰায় ক'বলৈ গ'লে সকলোখিনিয়েই অসমীয়া ভাষাটো ক'ব জানে গতিকে হিন্দী আৰু অসমীয়া তুলনা কৰি চাবলৈ হ'লে তেনেদৰে হিন্দী ভাৰতৰ সকলো মানুহে জানে কম বেছি পৰিমাণে হ'লেও ক'ব জানে বা বুজি পায় ঠিক তেনেদৰে আমাৰ অসমখনতো আমাৰ অসমীয়া ভাষাটো কম বেছি পৰি কম বেছি বুলি ক'লে ভুল হ'ব একচুৱেলী আমাৰ অসমীয়া ভাষাটো আমাৰ অসমখনৰ মানুহে বিভি বিভিন্ন জনগোষ্ঠীৰ মানুহে সম্পূ্ৰ্ণ শুদ্ধকৈ ক'ব পাৰে বুলি আমি ভাবোঁ মই আমি ভাবোঁ তেওঁৰে ভাৰত ভাৰত চৰকাৰৰ তেনেকৈ হিন্দীটো চৰকাৰী ভাষা হয় ভাৰতৰ আমাৰ ভাৰতৰ চৰকাৰী ভাষা হ'ল হিন্দী তেনে তেনেদৰে মই এটা কথাই ভাবোঁ যে আমাৰ অসমীয়া ভাষাটো আমাৰ অসমত প্ৰাধান্য দিয়াটো বেছিকৈ প্ৰাধান্য দিয়াটো জৰুৰী কিয়নো আমাৰ অসমখনৰ মূল ভাষাই হৈছে অসমীয়া আমাৰ অসমীয়া মানুহখিনি ই অসমীয়া মানুহখিনিয়ে আমাৰ অসমত বাস কৰা সকলো মানুহে একচুৱেলী অসমীয়াই কিন্তু সেই অসমীয়া মানুহখিনিয়ে যেতিয়া সকলো মানুহে পঢ়িব জানে ক'ব জানে বুজি পায় তেনেহ'লে সেই বেলেগ ভাষা এটা প্ৰাধান্য দিয়াতকৈ অসমীয়া ভাষাটোত গুৰুত্ব দিয়াটো বহুত জৰুৰী আৰু তেনেদৰে আমি সকলো বিদ্যালয়তেই অসমীয়া ভাষাটো কম্পালচৰী কৰি দিয়াটো বহুত প্ৰয়োজনীয় মানে বাধ্যতামূলক কৰি দিব লাগে তেনেদৰে হিন্দীটো হিন্দীটো সকলো বি সকলো স্কুলত হিন্দী ইংলিচ মিডিয়ামত হ'লেও বা অসমীয়া মিডিয়ামত হ'লেও সকলোতে হিন্দীটো থাকেই বা অন্য ভাষাৰ যিবিলাক স্কুল সেইবিলাকতো হিন্দীটো থাকেই তেনেদৰে আমাৰ অসমীয়া ভাষাটো অসমীয়া ভাষাটোক বিভিন্ন ধৰণৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰাটো জৰুৰী কাৰণ সকলোৱে সকলোৱে আজ আজিকালি এনেধৰণে কিছুমান দেখা গৈছে যে ইংলিছ মিডিয়ামত পঢ়া ল'ৰা ছোৱালীয়ে আমাৰ অসমীয়া ভাষাটো ক'ব নাজানে বা ক'ব জানিলেও লিখিব নাজানে বা আখৰবোৰ চিনি নাপায় তেনেকুৱা তেনেকুৱা একো নকৰি আমাৰ অসমীয়া ভাষাৰ অসমীয়া যিটো আমাৰ অসমখনৰ মূল ভাষাই হৈছে অসমীয়া গতিকে আমাৰ বিভিন্ন ধৰণৰ ইং ইংলিছ মিডিয়ামৰ স্কুল হ'লেও বা যিকোনো ধৰণৰ বিদ্যালয়তে মানে অনুষ্ঠানিক শিক্ষাত মানে এই অসমীয়া ভাষাটো অন্তৰ্ভুক্ত কৰিব লাগে আৰু তেতিয়া আমাৰ অসমীয়া ভাষাটোক বিভিন্ন ধৰণৰ কাৰ্যালয়টোতে আগত যেনেকৈ আমাৰ এখন দৰখাস্ত লিখিবলৈ ইংৰাজীত লিখিব লা লাগা লগ লগীয়া হৈছিলে কিন্তু আজিকালি দেখা গৈছে যে সেই বস্তুটো ক্ৰমান্বয়ে কমিছে এতিয়া কাৰ্যালয়ৰ চৰকাৰী কাৰ্যালয়বিলাকতো আমাৰ অসমত অসমীয়া অসমীয়াতেই লিখা ব্যৱস্থা কৰা হৈছে সেইটো চৰকাৰৰ বহুত ভাল পদক্ষেপ বুলি ভাবোঁ তেনেদৰে আমাৰ হিন্দী ভাষা আৰু অসমীয়া ভাষাটো তুলনা কয়িব গ'লে আমাৰ দুয়োটা ভাষাই আমাৰ ভাল আৰু সেই তেনেদৰে আমাৰ চবতে এই অসমীয়া ভাষাটো আমাৰ অসমখনত বিশেষকৈ অসমীয়া ভাষাটোৰ ব্যৱহাৰ বা যেনেকৈ চাইনব'ৰ্ডত আমি কোনো ইংলিছ ব্যৱহাৰ নকৰি বা বেলেগ ভাষা ব্যৱহাৰ নকৰি আমি অসমীয়াটো কৰিব লাগে বাহিৰত আমি আমি যেতিয়া ধৰক অসমৰ বাহিৰত যাওঁ বিভিন্ন জেগাত হিন্দীত লিখা থাকে কিয়নো বাহিৰৰ পৰা বহুত জেগাৰ পৰা মানুহ আহে ভ্ৰমণ কৰিবলৈ তেতিয়া তেওঁলোকৰ হিন্দী ভাষাটো থাকিলে সুবিধা হয় পঢ়িব পাৰে তেনেদৰে আমাৰ অসমৰ অসমখনতো বিভিন্ন জেগাত চাইন ব'ৰ্ড বা হ'ৰ্ডিঙত আমাৰ অসমভা অসমীয়া ভাষাটো ব্যৱহাৰ কৰিব লাগে তেতিয়া ভাল হ'ব